মই চোৱা আটাইতকৈ প্ৰিয় খেলবিধ হৈছে ক্ৰিকেট আৰু মই প্ৰত্যেকখন ক্ৰিকেটেই ক্ৰিকেট মেচেই চাওঁ সেয়া লাগিলে এদিনীয়া হয় টি টুৱেণ্টিয়ে হওক বা টেষ্ট মেচেই হওক টেষ্ট মেচৰ মই সমগ্ৰ পাঁচদিনেই চাওঁ আৰু মোৰ চাওঁতে মোৰ বন্ধুবৰ্গ বা অকলেও মই প্ৰত্যক্ষ কৰোঁ যদি বন্ধুবৰ্গ নাথাকে তেতিয়া মই অকলে চাওঁ আৰু বন্ধুবৰ্গ যদি থাকে তেতিয়া মই বন্ধুবৰ্গৰ সৈতে চাওঁ আৰু বিশেষকৈ মই যদি ঘৰত থাকোঁ তেতিয়া টি ভিত চাওঁ আৰু যদি ঘৰত মই নাথাকোঁ বাহিৰত থাকোঁ তেতিয়া মই অ' টি টি প্লেটফৰ্মত চাওঁ বিশেষকৈ হটষ্টাৰ জিঅ' চিনেমা আদিসমূহত মই সদায় প্ৰত্যক্ষ কৰোঁ সেই অৱশ্যে মেচ হোৱাৰ ক্ষেত্ৰত ক্ৰিকেট মেচ চোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অ' টি টি প্লেটফৰ্ম আছে ফেন কোডতো কেতিয়াবা চাওঁ কেতিয়াবা অন্যান্য প্লেটফৰ্মতো চোৱাৰ চেষ্টা চলাও বিশেষকৈ টি ভিত চালে বৰ্তমান ষ্টাৰ স্প'ৰ্টছ বা ভায়কম এইটিন আদিৰ চেনেলসমূহত চাওঁ গতিকে ক্ৰিকেট হৈছে মোৰ আটাইতকৈ প্ৰিয় খেল আৰু এই খেলবিধ চাবৰ কাৰণে মই সদায় যত্ন কৰোঁ বিশেষকৈ টি ভিয়েই হওক বা অ' টি টি প্লেটফৰ্মেই হওক সকলোতেই লাইভ চোৱাৰ হেৰি আছিল